কেনেকুৱা ভালনে এই আছোঁ এনে আছোঁ এই মই কথা এটা কাৰণে ফোন কৰিছিলোঁ এই মোৰ তিলপিঠা বনাবলৈ আছিলে তিলপিঠাখিনি মোৰ নুঠে ভাঙি ভাঙি যায় কেনেকৈ বনাব লাগিব চাউলখিনি মই এঘণ্টামান তিয়াইছিলোঁ কিন্তু চাউল পিঠা খুন্দিলোঁ অ' এঘণ্টামান তিয়ালোঁ কাৰণে মোৰ নহ'ল নেকি মোৰ পিঠাটো নুঠিছে আকৌ অ' অ' তেতিয়াহ'লে নহ'ব ন তুমি কাইলৈ ঘৰত থাকিবা নহয় মই তেতিয়াহ'লে তুমি কাইলৈ শিকাই দিবা মোক মই কেনেকৈ কি কৰিব লাগিব অ' অ' ঠিক আছে মই কাইলৈ মই যাম লৈ যাম ঠিক আছে দিয়া কাইলৈ লগ পাম